তিনিচুকীয়া জিলাখনৰ স্বাস্থ্যসেৱা বহুত ভাল চাফ চিকুণ চাৰিওফালে হস্পিতালৰ মাজভাগত ধুনীয়া ফুলনি বাগিচা আছে ফুলবোৰ ধুনীয়াকৈ ফুলি আছে বাৰ ঘণ্টা ডক্টৰ নাৰ্ছ পোৱা যায় ডক্টৰ নাৰ্ছৰ ব্যৱহাৰ বহুত ভাল সকলো ধৰণৰ বেমাৰ চিকিৎসা কৰা হয় মেলেৰিয়া ডেংগু যক্ষ্মা ডেলিভাৰী গল ব্লাডাৰ টিউমাৰ টি বি ইউৰিক এচিদ চকু কাণ নাক সকলো নিজ নিজ বিভাগৰ ডক্টৰ পোৱা যায় ট্ৰিটমেণ্ট ভাল ৰোগী বচাবলৈ হ'লে তিনিচুকীয়াৰ চিভিল হস্পিটেল যাব লাগে ধন্যবাদ